মোৰ পজিটিভ এক্সপিৰিয়েঞ্চ অনলাইন শ্বপিঙৰ বহুত আছে কিন্তু তাৰ মাজত এইবাৰ প্ৰথম মই পাৰ্চেছ কৰিছোঁ কূৰ্তা মিনট্ৰাৰ পৰা খুবেই ধুনীয়া প্ৰডাক্ট চাইজ বঢ়িয়া পিয়'ৰ কটন আৰু ফিটিঙো বহুত ধুনীয়া লগতে কালাৰ কম্বিনেশ্বন খুব সুন্দৰভাৱে তৈয়াৰী কৰিছে আৰু ভাল লাগিছে একচুয়েলি ভাল প্ৰডাক্ট মানে ৱৰ্থ ইট যিটো দাম তেওঁলোকে দিছে স্পেচিয়েলি পূজা বুলি সেইটো দামত এইটো বহুতেই ভাল বস্তু পাইছোঁ আৰু আগৰ যিমান অনলাইন শ্বপিং কৰিছোঁ চাগৈ এইটো বেছি ভাল এক্সপিৰিয়েঞ্চ লগতে কূৰ্তীৰ লগতে মই লেগিংছ দিছিলোঁ জাম্পশ্বুট আহিছে গোটেইখিনি প্ৰডাক্টে বঢ়িয়া এ ওৱান প্ৰডাক্ট পূজা স্পেচিয়েল অফাৰো ভাল প্ৰাইচো ভাল ডিস্কাউণ্ট বঢ়িয়া দিছে কম্প্লিমেণ্টেৰী প্ৰডাক্টচো আহিছে ইয়াৰিংছ থেংক ইও মিনট্ৰা বহুত ভাল লাগিছে পাৰ্ছেছ কৰি আৰু হ'পফুলি মিনট্ৰা প্ৰডাক্টছ মই পাৰ্ছেছ কৰি যাম